আমাৰ অঞ্চলত ব্যৱসায় আৰম্ভ কৰিবলৈ বিশেষকৈ মই সৰু সুৰা কিছুমান পৰামৰ্শ দিওঁ যেনেধৰে কিছুমান ব্যৱসায় আৰম্ভ কৰিবলৈ জিৰ'ৰ পৰাও আৰম্ভ কৰিব পাৰি বুলি কওঁ কুকুৰা হাঁহ পালন পুহি কিছুমান ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে কেনেদৰে পুহিলে কেনেদৰে লাভ হ'ব বা কি বজাৰত বিক্ৰী কৰিলে বা কিমান দিনত উমনি দিলে বা কিমান কুকুৰা কুকুৰা কুকুৰা হাঁহ কুকুৰা কিমান দিনত বা বিক্ৰী কৰিলো বা কিমান কিটকা লাভৱান হ'ব তাৰে বিষয়ে কিছুমান কোৱা হয় ব্যৱসায়টো কৰিবলৈ হ'লে হ'লে মানে অলমান কষ্ট কৰিব লাগিব য'ত প্ৰথম অকমান সুবিধা হ'ব লাগিব আকৌ দানা পানীৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব দিব লাগিব আৰু চাফ চিকুণৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব দিব লাগিব আৰু খোৱাাবতো লাগিবই আৰু সময়মতে পানী যোগান ধৰিব লাগিব আৰু বেমাৰ চেমাৰ হৈছে নেকি চাব লাগিব ক'ত কি অসুবিধা হৈছে সেইটো চাব লাগিব সিহঁতি খোৱা নাই সেইটো চাব লাগিব আৰু দানা দানাটো দিব লাগিব সময়ত পানী যোগান ধৰিব লাগিব এই কিছুমান আনক পৰামৰ্শ আনক মানে ওচৰ চুবুৰীয়া কিছুমানক কওঁ আৰু মোৰ ক্ষেত্ৰত পোৱা বা কিমান কিমান কিমান ব্যৱসায়ত সফল হৈছোঁ আনকো দিবলৈ চেষ্টা কৰোঁ কিছুমানে লৈছে আৰু কিছুমানে নিজে নিজে জনা হৈছে আজিকালিও আজিকালিৰ যুগত ছবেই নিজৰ নিজৰ ব্যৱসায় এটা কৰিবৰ কাৰণে আনৰ পৰামৰ্শ লয় বা পৰামৰ্শ লয় বা আৰু এনেকে এনেকৈ সেই আজিকালি মোবাইলতো ইউটিউবতো কেনেদৰে পালন কৰিলে বা কেনেধৰণে পালন কৰিলে সুফল পাব পাৰি সেইবোৰ চব চাই মেলি মানুহে নিজৰ যতন নিজৰ ব্যৱসায় আগবঢ়াব পৰা হৈছে কিছুমানে মোবাইলৰ অবিহনেও কৰিছে ময়ো তে ময়ো আগতে যে তেনেকৈয়ে আনৰ পৰা লৈছিলোঁ বা মোবাইলৰ পৰা চাইছিলোঁ আনকো সোধোঁ কিমান দিনত পোৱালি দিলে বা কিমান দিনত উমনিৰ পৰা উলিয়াব লাগে সেইবোৰ আমিও জনা নাছিলোঁ আগতে শিকি লৈ নিজে যেতিয়া নেকি এটা ব্যৱসায় কৰোঁ বা আনে কৰিব বিচাৰিলে দি আনে কৰিব বিচাৰিলে মই যিখিনি ক্ষেত্ৰত কিমানখিনি সুফল পাইছোঁ সেইখিনি আমি কওঁ আৰু ক'বলে বিচাৰোঁ তে ইহঁতিও সফল হয় নিজৰ নিজৰ লগতে পৰিয়ালটো ভালদৰে চলাব পাৰে আজিকালি গাঁৱৰ পৰিৱেশত আমাৰ হাঁহ কুকুৰাই মেইন বুলি ক'লেও বেয়া নহয় আমাৰ মহিলাসকল হাঁহ কুকুৰাই মেইন হাঁহ কুকুৰাৰ অবিহনে আমাৰ পেলনীয়া ভাত জাবৰ জোঁথৰ খাবলৈও এক একো নাথাকে হাঁহ কুকুৰাকিটাৰ কাৰণে আমি হাঁহ কুকৰাকিটা থাকিলেহে আমি মনটোও ভাল লাগে হাঁহ কুকৰা হ'লে সৰু সৰু ব্যৱসায়ে আমি মহিলাসকলে কৰিব পাৰে ব্যৱসায় ভিত্তিত কৰিলেতো আমাৰ তেনেদৰে মানুহ থাকিব লাগিব মানুহ মানে মানুহ লগাব লাগিব আৰু দহজনক সুফল আগুৱাই লৈ যাবলৈ হ'লে আমি গোট হিচাপে কৰি বা একলগ হৈ পিনি আমি কুকুৰা হাঁহ পোহাৰ সিদ্ধান্ত ল'ব লাগিব এই ক্ষেত্ৰত আমাৰ নিজৰ নিজৰ আমাৰ গোট হিচাপে আজিকালি চবেই আত্মসহায়ক গোট হিচাপেও আমি এই হাঁহ কুকুৰা পুহিছোঁ বা আনকৌ নিজে গোট হিচাপে পুহিও নিজৰ ব্যক্তিগতভাৱে পোহাৰ সিদ্ধান্ত লৈছোঁ এই পুহি পোহাৰ সিদ্ধান্ত লৈছোঁ কুকুৰা হাঁহ হাঁহৰ উপৰিও আৰু কিছুমান ব্যৱসায় যেনে ধৰক কাঠফুলা এনেকে ধূপকাঠী বনোৱা আৰু ধৰক আৰু ধৰক কি ধূপকাঠী বনোৱা কাঠফুলা ছাগলী পোহা আৰু আজিকালি তাঁত বোৱা তাঁত বৈতো মানুহে বহুত উন্নতি কৰে বা নিজৰ প্ৰয়োজনীয় কাপোৰ নিজে বৈ লয় বা ব্যৱসায় ভিত্তিটো লয় আৰু সূতা কৰা তাৰপিছত মুগা পোহা এৰি পলু পোহোৱা কেনেকে সূতা কাটি কাপোৰ এৰী চাদৰ বোৱা এনেকুৱা কিছুমান ব্যৱসায় আমাৰ গাঁৱত গাঁৱত মানুহে ব্যৱসায় ভিত্তিতেই অলপ সৰু সুৰা ব্যৱসায় ভিত্তিতেই কৰি থোৱা হয় সেইখিনি আমি পৰামৰ্শ দিওঁ কিখিনি কৰিলে কি হয় মিলি পকাই কেনেকে কাটিব লাগে বা পকাব লাগে কেনেকে তাঁত ব'ব লাগে আৰু এনেকে আজিকালি ব্যৱসায় ভিত্তিত গামোচা বৈয়ো মানুহে অসমত মানুহে গামোচা বৈয়ো বিক্ৰী কৰিও হিচাপেও বিক্ৰী কৰে হিচাপে যেনে ধৰক মটকৰ গামোচা কছাৰী গামোচা এনেকে ভাগে ভাগে বিক্ৰী কৰিও মানুহে ব্যৱসায় কৰিবলৈ কওঁ নিজেও অলপ কৰিবলৈ বিচাৰোঁ বা আজি আজিকালি বিভিন্ন ধৰণৰ গামোচাতে কছাৰী মানুহে কছাৰী গামোচা লয় আহোম মানুহে অসমৰ গামোচা মটক মানুহে মটক মিৰি মিচিং গামোচা যেনেদৰে বোৱা হয় কাপোৰ কানি সেনেকে ব্যৱসায় ভিত্ততেই লওঁ আনৰ পৰা পৰামৰ্শও লওঁ ধৰক কেনেকে মিচিং কাপোৰ কেনেদৰে এৰী কাপোৰ বয় বা তোলে কেনেদৰে কেনেদৰে মেখেলা চাদৰ বয় তেনেকে কাপোৰ বোৱা তাৰপিছত বিভিন্ন আজিকালি বিভিন্ন ধৰণৰ কাপোৰ চেলেং চাদৰ চেলেং চাদৰ তাৰপিছত বিহু গাবৰ কাৰণে গামোচা টঙালী এই বিভিন্ন ধৰণৰ এনেকা কাপোৰ বৈ মানুহে ব্যৱসায় কৰিবৰ বাবে কৰিব পাৰি বুলি কিছুমানক জনাওঁ সেই ময়ে কিছুমান মানুহে সুফল পাইছে বা কিছুমানৰ এতিয়া বিহুৰ বতৰত গামোচা বিক্ৰী কৰিও মানুহে বহুতো উন্নতি হৈছে ফুলাম গমোচা দৰা গামোচা এই সকামৰ গামোচা এনে বিভিন্ন ধৰণৰ গামোচাও আজি ভাগ ভাগ হিচাপে আছে সেই ভাগ হিচাপে মানুহে বিভিন্ন ধৰণৰ কাপোৰ বয় মেখেলা চাদৰ বয় বিক্ৰী কৰে আৰু মেখেলা চাদৰ বিক্ৰী কৰি গৈ এৰী মুগা কাপোৰৰ এৰী চাদৰ বিক্ৰী কৰে আজিকালি মানুহে বৈ পিন্ধে সেই তেনেধৰণে বহুত ধৰণৰ কাপোৰ কানি আজিকালি নিজৰভাগে বিক্ৰী কৰি এই সৰু সৰু ব্যৱসায় চলাবলৈ চলায় এনেকুৱা ধৰণৰ পৰামৰ্শ আনৰ পৰা লওঁ বা জানিও আনক দিবলে বিচাৰোঁ কিছুমানে লাভৱান হৈছে কিছুমানে নিজৰ নিজৰ প্ৰয়োজনীয় সৰু সৰু বস্তু চবেই নিজৰে নিজৰ ইনকমে কিনি লৈছে নিজৰ ইনকমে প্ৰথম অৱস্থাত নিজৰ ইনকমে নিজৰ কামটো সফল কৰি পাছত ব্যৱসায় ভিত্তিটো আগবাঢ়ি যাবলৈ সক্ষম হৈছে